হেল্ল' অঁ

হয় পইচা মই চাইছিলোঁ মই মই কিন্তু কাপোৰৰ বিজনেছ কৰিম বুলি ভাবিছিলোঁ আপোনালোকে আপোনালোকে হেৰি দিয়ে নেকি ইণ্টাৰেষ্টত দিয়ে নেকি

এতিয়া মই আপোনাৰ বিজনেছ কৰিম বুলি ভাবিছিলোঁ দোকান চিষ্টেমো নহয় আৰু তাৰমানে কাপোৰ আনি মই হেৰি কৰিলোঁ হয় বিক্ৰী কৰিম আৰু

আগতে কৰা নাই হ'লেও মই হেৰিটো মানে অলপ চলপকৈ হেৰি কৰিছিলোঁ গোটেই বিজনেছৰ হেৰিত কৰা নাছিলোঁ আৰু এতিয়া অলপ ডাঙৰ কৰিম বুলি ভাবিছোঁ মই হেৰিটো ত' পইচাৰ অলপ প্ৰয়োজন আছিল মোৰ মোক এই এক লাখমান লাগে আৰু এক লাখ দুই লাখ কিমানমান কি মান দিব দিব আপোনালোকে এনেইতো কাপোৰৰ বিজনেছ ভালেই কাপোৰৰ কোনো দিন লচ লচ নাখায় আৰু আপোনালোকে কিমান ইণ্টাৰেষ্টত দিয়ে কিমান ইণ্টাৰেষ্টত দিয়ে আপোনালোকে দছ টকাকৈ হ'লে অলপ বেছি হয় কমত পালে ভাল আৰু আমি মানে হেৰিটো কৰিব পাৰিলে অলপ কমত পোৱা হ'লে ভাল হয় আমাৰ কাৰণে হয়

হয় হয় তেনেকৈ মিলাই দিম বাৰু আমি মিলাবতো লাগিবই এনেকৈ মিলাই দিম আমি আমাৰ বিজনেছটোও চলিব আপোনালোককোতো লাভ লাগিবই দিয়কচোন মিলাব লাগিব লোকচান নাখায় আৰু লাভেই হেৰি হয় তেনেকৈ আমাক আপোনালোকৰ লগত মিলাম ইণ্টাৰেষ্টটো অলপ কমত ধৰিব

হয় আমাৰ ইয়াত আহিব পাৰে আপোনালোকে আহে আহে নেকি ঘৰত আহে হয় হয় চাব পাৰে আপোনালোকে চাই যাব পাৰে হ'ব আমাৰ ইয়াত আমাৰ মোৰ ওদালগুৰিতে ঘৰ ওদালগুৰি হ'ব কি কৈছে কাপোৰ মই আনিছোঁ অলপ চলপকৈ সেইবোৰ মই যাব লাগিব সেইটো কাৰণে মই লোনটো বিচাৰিছিলোঁ আৰু যদি মই বিজনেছখন আৰু ডাঙৰ কৰিব পাৰোঁ তাৰমানে মই তেতিয়া ময়ো হেৰি হ'ব পাৰিম সফল হ'ব পাৰিম সেইটো কাৰণে মই লোন বিচাৰিছিলোঁ

হয় হয়

ডাঙৰ ক কৰা নাই হয় অলপ ডাঙৰকৈ কৰিব বিচাৰিছিলোঁ হ'ব হ'ব